হেল্ল' দাদা এই ডাইনিং টেবুলখনৰ এইখন ইমান ভাল নহয় খুটাবোৰ বৰ হেলেকলেকীয়া টাইপৰ মানে এইফালে যদি ভাত খাওঁ ন এইফালে হিলি থাকে ইফালে ডাইনিং টেবুলত কিবা খালে ইফালে হিলি থাকে ডাইনিং টেবুলখন ইমান ভাল নহয় হেল্ল' দাদা মানে ডাইনিং টেবুলবিলাক অলপ ভালকৈ চাই চিতি দিবচোন ইমান ভাল নহয় ডাইনিং টেবুলখন বোলে ডাইনিং টেবুলত এতিয়া ডাইনিং টেবুল এখন কিনিম বুলি ভাবিছোঁ যদি ডাইনিং টেবুল এনেকুৱাই দিয়ে তেনেহ'লে কেনেকৈ হ'ব অলপ ভাল অলপ ভাল মানে ভাল চাই দিব হেভী চাই দিব তেতিয়াহে ইমান বেয়া ডাইনিং টেবুলখন থেইৎ এতিয়া বিয়া এখন হৈছে ন বিয়া খনত যদি ডাইনিং টেবুল ইমান বেয়া থাকে নি বহুত বেয়া ডাইনিং টেবুলখন খুটা হেলেকা এইবিলাক ইমান কমজুৰি কমজুৰি প্লাষ্টিক ডাইনিং টেবুল বোলে এনেকৈ চুই দিলেই পৰি যায় এনেই এটা এটা গোৰ দিলেই ডাইনিং টেবুলখন ভাঙি যাব এনেকুৱা বে এনেকুৱা বস্তু বেছিলে কেনেকৈ হ'ব কেনেকৈ চলিম আমি ডাইনিং টেবুলখন বেয়া বেচে নেকি হ'ল বুলিয়ে ভাল কোম্পানী আনিলে আনিব আৰু মানুহে কেনেকৈ কিনিব যদি ইমান ডাইনিং টেবুল বেয়াই থাকে ইমান বেয়া বেয়া ডাইনিং টেবুল বেচে থেইৎ এতিয়া আমাৰ বিয়া বিয়া এখনলৈ এতিয়া ডাইনিং টেবুল আনিম বুলি ভাবিছোঁ যদি ডাইনিং টেবুল এনেকুৱা খুটাই হেলেকলেক ইমান বেয়া বেয়িয়েই থাকে তেনেহ'লে আনিম কেনেকৈ ডাইনিং টেবুল এখন বাৰু ইমান বেয়া বেচে আৰু ধেৎ এনেকৈ হ'লে কেনেকৈ চলিব বাৰু অলপ ভাল চাই চিতি বেছিব না তেতিয়াহে মানে ডাইনিং টেবুল এখন কিনিবলৈ পাৰিম ন ইমান বেয়া বেয়া ডাইনিং টেবুল বেচে ঘৰৰ মানুহে কৈছে এয়া ডাইনিং আনিলি ক'ৰ পৰা ইমান বেয়া ডাইনিং টেবুল মই ক'লোঁ এই ইয়াৰে এখন দোকানৰ পৰা আনিলোঁ আজিকালি কি ইমান বেয়াই বেচে মাহঁতেতো হয় কৈছে ইমান বেয়া বেয়া বস্তু আছে ডাইনিং ডাইনিংখনতো সঁচাকৈ বহুত বেয়া বহুত হেলেকলেকীয়া খুটা এৰাই এৰাই পৰি গৈছে ডাইনিং টেবুলখনৰ খুটাখিনি লগাবই নোৱাৰি